মোৰ স্কুলীয়া শিক্ষা আৰম্ভ হৈছিল সাতচল্লিছ নং তেলাহী নিম্ন বুনিয়াদী বিদ্যালয়ৰ পৰা তাৰপাছতে মই মোৰ হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিলো সলাল তেলাহী কমলাবৰীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুলীয়া শিক্ষা গ্ৰহণ কৰি উচ্চতৰ মাধ্যমিকৰ শিক্ষা গ্ৰহণ কৰিছিলো নৰ্থ লক্ষীমপুৰ কলেজৰ পৰা উচ্চতৰ মাধ্যমিকৰ পাছত স্নাতক মহলাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিছিলো লক্ষীমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়ৰ পৰা বৰ্তমান মই স্নাতকোত্তৰ মহলাৰ পাঠ্যক্ৰম গ্ৰহণ কৰি আছো নৰ্থ লক্ষীমপুৰ কলেজৰ পৰাই পঢ়াৰ লগতে মই এটা কছিং চেণ্টাৰত নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীক পঢ়াই আছোঁ পঢ়াৰ লগতে এই কছিং চেণ্টাৰটোত সোমাই থাকি মই নিজকে আৰ্থিকভাৱে কিছু হ'লেও স্বাৱলম্বী কৰিবলৈ চেষ্টা কৰিছোঁ আৰু লগতে মোৰ এই পাঠ্যক্ৰম গ্ৰহণ কৰি হোৱাৰ পাছত বি এড বা পি এইছ ডি কৰাৰ পৰিকল্পনা আছে